হয় গ্ৰাম্য অঞ্চলৰ যুৱ প্ৰজন্মই বিভিন্ন কাৰকৰ বাবে উপযুক্ত জীৱনসংগী বিচাৰি ওলোৱাৰ ক্ষেত্ৰত প্ৰায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু চহৰত বসতি স্থাপনৰ পছন্দ তাৰ ভিতৰত অন্যতম সেই পছন্দৰ কিছুমান কাৰণ হ'ল গ্ৰাম্য অঞ্চলৰ সাধাৰণতে চহৰৰ তুলনাত শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ সীমিত বহু যুৱকে উন্নত শিক্ষা চাকৰিৰ সম্ভাৱনা আৰু সামগ্ৰিক জীৱনৰ মানদণ্ডৰ সন্ধানত চহৰলৈ প্ৰব্ৰজন কৰে ইয়াৰ ফলত গ্ৰাম্য অঞ্চলত সাম্ভাব্য অংশীদাৰৰ সৰু পুল গঠন হয় সাংস্কৃতিক আৰু জীৱনশৈলী পাৰ্থক্য চহৰসমূহে প্ৰায় গ্ৰাম্য অঞ্চলৰ তুলনাত অধিক বিশ্বজনীন আৰু আধুনিক জীৱনশৈলী আগবঢ়ায় যুৱ ব্যক্তিসকলে এনে অংশীদাৰক পছন্দ কৰিব পাৰে যিসকলৰ আগ্ৰহ মূল্যবোধ আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ সৈতে পৰিচয় একেধৰণৰ যিবোৰ তেওঁলোকে বিশ্বাস কৰে যে চহৰীয়া পৰিৱেশত অধিক সহজে উপলব্ধ চহৰসমূহত সামাজিক অনুষ্ঠান ক্লাব আৰু অনলাইন প্লেটফৰ্মকে ধৰি উন্নত সামাজিক আন্তঃগাঁথনি থকাৰ প্ৰৱণতা থাকে য'ত মানুহে সাম্ভাব্য অংশীদাৰসকলক লগ পাব পাৰে আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে গ্ৰাম্য অঞ্চলত এনে মঞ্চৰ অভাৱ হ'ব পাৰে যাৰ ফলত যুৱক যুৱতীসকলে তেওঁলোকৰ স্থানীয় সম্প্ৰদায়ৰ ভিতৰত সামঞ্জস্যপূৰ্ণ অংশীদাৰ বিচাৰি উলিওৱাটো কঠিন হৈ পৰে প্ৰযুক্তিৰ আগমন আৰু সংযোগ বৃদ্ধিৰ লগে লগে মানুহৰ বাবে দূৰত্বৰ মাজেৰে যোগাযোগ আৰু সম্পৰ্ক গঢ়ি তোলাতো সহজ হৈ পৰিছে ইয়াৰ ফলত বিভিন্ন অঞ্চল বা চহৰৰ অংশীদাৰক পছন্দ কৰা হ'ব পাৰে কিয়নো দূৰত্বৰ বাধা হ্ৰাস পায় কিছুমান ব্যক্তিয়ে বিশ্বাস কৰিব পাৰে যে তেওঁলোকৰ কেৰিয়াৰৰ সম্ভাৱনা চহৰত ভাল আৰু তেওঁলোক একে উচ্চাকাংক্ষা আৰু লক্ষ্যৰ অংশীদাৰ অংশীদাৰ বিচাৰি উলিওৱাত অগ্ৰাধিকাৰ দিব পাৰে এই ধাৰণাই চহৰত বসতি স্থাপনতাত অংশীদাৰ বিচৰাৰ পছন্দৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে মন কৰিব লগীয়া যে এই কাৰকসমূহে গ্ৰাম্য যুৱক যুৱতীসকলে উপযুক্ত জীৱনসংগী বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত অৰিহণা যোগাই যদিও গ্ৰাম্য সম্প্ৰদায়ৰ ভিতৰত এতিয়াও বহুতো সফল সম্পৰ্ক আৰু বিবাহ ঘটে মানুহৰ পছন্দ আৰু অগ্ৰাধিকাৰ ভিন্ন হয় আৰু কিছুমান ব্যক্তিয়ে প্ৰত্যাহ্বানৰ মাজতো গ্ৰাম্য অঞ্চলত থাকিবলৈ বা নিজৰ স্থানীয় সম্প্ৰদায়ৰ ভিতৰত অংশীদাৰ বিচাৰিবলৈ বাচি ল'ব পাৰে